অঁ এইয়া ভালে তোমাৰ অঁ কি কৰিছা এয়া আছোঁ এনে বোলে যাম বুলি কে ভাবিছো আৰু তুমি অঁ আহোম মানুহ আহোমৰ বংশত আছে যে যাবই লাগিব ন অঁ আছিলে অঁ তেওঁ চীনৰ পৰা আহিছিলে চাইনা মানুহ হয় আমি অঁ ৰাজধানী পাতিছিলে

সেয়াই আৰু চুকাফা কেনেকে স্থাপিত হৈছিলে সুধি দিলে নোৱাৰিম এ পটকে ক'বলে

অঁ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ পুখুৰী কাৰেংঘৰলৈ গৈছো দেই লেঙিবৰ পুখুৰী আছে অঁ বৰগোঁহাই পুখুৰী বৰগোঁহাই পুখুৰী পাই অঁ

অকণমানে থাকে

খুন্দাটা আছে অঁ সেই পুখুৰীটোৰ পাৰতে আছে সোমাই যায় অলপ অঁ

মানে তললৈ খহি আহিলে বুলি কয় কিছুমানে

আহিবা আহিবা সেইবিলাক চাবলগীয়া বস্তু হয় চাবলগীয়া সেয়া আকৌ মৈদাম কুঁৱৰী মৈদাম আৰু অঁ অঁ এইকেইটাতো ৰজাদিনিয়া যে হয় ন অঁ তো সিমানে পাৱাৰ ফুল হয় এই বিলাকো

অঁ লগ পাম দিয়া আহিবা আহিবা হ'ব দিয়া তেন্তে ৰাখিছোঁ